অ আমাৰ যিবোৰ বাতৰি কাকত বা আলোচনী এইবিলাকত কিছু কিছু সামাজিক বিষয়সমূহ কিছু কিছু আলোচনা কৰে কিন্তু যদিও কৰে সমাজৰ লগত সেইবিলাক কিছু কিছু ক্ষেত্ৰত সমাজহিতৰ কাৰণে হিতকৰ নহয় যেনে ধৰক কিছুমান নিউজ আছে কিছুমান বাতৰি আছে এই বাতৰিবিলাকে সমাজৰ অন্য়ায়হে কৰে গতিকে এনেকুৱা বাতৰিবিলাক প্ৰচাৰ নকৰিলেই সমাজৰ কাৰণে বেছি মংগলজনক হয় আচলতে আজি সাংবাদিকবোৰৰ এটা চিন্তা হ'ল যে তেওঁলোকে এটা বাতৰি হুৰমূৰকৈ প্ৰচাৰ কৰি মানুহৰ মাজত এটা জনৰৱ অনাৰ চেষ্টা কৰে কিন্তু সেই বাতৰিটোৰ কিমানদূৰ সত্য় আৰু সত্য়তা আছে সেইটো তেওঁলোকে বিচাৰি নাচায় আচলতে সত্য় বাতৰিতহে মানুহৰ ভৱিষ্য়তৰ কাৰণে এইটো কামত আহে অসত্য় বাতৰি যেতিয়া প্ৰচাৰ কৰিব আৰু সেইটো সঁচা বুলি মানুহৰ আগত প্ৰচাৰ কৰিলে সেইটোৱে সমাজক এখনক অনিষ্টহে কৰে গতিকে বাতৰিসমূহ সদায় সত্য়নিষ্ঠ হ'ব লাগে আৰু যুক্তিপূৰ্ণ হ'ব লাগে যিটোৰ দ্বাৰা সমাজৰ কামত আহে